অসমত বাতৰিৰ মূল উৎসসমূহৰ স্বত্বাধিকাৰী বা পৰিচালনা কৰা প্ৰধান বাতৰি সংস্থা বা সংবাদ প্ৰতিষ্ঠানসমূহ কি কি বুলি যদি প্ৰশ্ন কৰা যায় তেতিয়াহ'লে সেই প্ৰশ্নটোৰ উত্তৰত আমি ক'ব লাগিব যে অসমত সাম্প্ৰতিক সময়ত যিসমূহ বৈদ্যুতিন সংবাদ পাঠ্যম বা বাতৰিকাকত প্ৰতিষ্ঠান বা অন্যান্য যিসমূহ ফটোগ্ৰাফীৰ লগত জড়িত সংস্থা আছে সেইসমূহৰ বেছিভাগেই আচলতে ব্যক্তিগত কিছু উদ্যোগৰ অধীনত বা ব্যক্তিগত ব্যক্তিৰ অধীনত পৰিচালিত হৈ আছে উদাহৰণস্বৰূপে আপোনালোকে মন কৰিব যে যি অসমৰ বৰ্তমান সময়ৰ এটা অন্যতম জনপ্ৰিয় চেনেল যিটো এটা ব্যক্তিগত বাতৰি সংস্থা সেই সংস্থাটোৰ হৈছে নিউজ লাইভ আৰু নিউজ লাইভৰ মালিকাধীন যিটো প্ৰতিষ্ঠান হৈছে সেইটো হৈছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট যাৰ মালিকীস্বত্ব আছে ঋণিকি ভূঞা বুলি এগৰাকী ব্যক্তিৰ লগত ঠিক তেনেকে ডি ৱাই থ্ৰী ছিক্সটি ফাইভ বুলি এটা সংবাদ প্ৰতিষ্ঠান আছে বৈদ্যুতিন সংবাদ মাধ্যম ছেটেলাইট চেনেল সেই প্ৰতিষ্ঠানৰো মালিক আচলতে এজন ব্যৱসায়ী আৰু এজন উদ্যোগীৰ হাতত আছে প্ৰতিদিন টাইম বুলি যিখন যিটো ব্যক্তিগত সংবাদ প্ৰতিষ্ঠান আছে বৈদ্যুতিন সংবাদ মাধ্যম আছে আৰু লগতে প্ৰতিদিন বুলি অসমত বহুল প্ৰচলিত যি সংবাদ কাকত আছে তাৰ মালিক হৈছে অসমৰ এজন বিশিষ্ট উদ্যোগপতি জয়ন্ত বৰুৱা ঠিক তেনেকে ইউ বি ফটোজৰ কথা যদি আমি ক'বলৈ যাওঁ সেই ইউ বি ফটোজ হৈছে এটা অসমৰ খুব গুৰুত্বপূৰ্ণ ফটো এজেঞ্চি তাৰ মালিক হৈছে উৎপল বৰুৱা গতিকে এইসমূহ সংবাদ প্ৰতিষ্ঠান যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিম যে এইসমূহৰ সম্পূৰ্ণ মালিকাধীন হৈ আছে কিছুমান উদ্যোগপতি বা কিছুমান ব্যৱসায়ী ব্যৱসায়ী ব্যক্তি যিসমূহে এইসমূহৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আৰু প্ৰচলনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে এটা কথা মন কৰিবলগীয়া যে সংবাদ মাধ্যমসমূহৰ স্বতন্ত্ৰতা আৰু সংবাদ মাধ্যমসমূহৰ জনপ্ৰিয়তাৰ যি প্ৰসংগ মাজে মাজে উল্লেখ কৰি থকা হয় বা বিভিন্ন চৰ্চা লাভ কৰে যেনেকে সংবাদ মাধ্যমৰ নিৰপেক্ষতাৰ ক্ষেত্ৰত এটা বিশেষ প্ৰশ্ন গণতান্ত্ৰিক দেশসমূহত সদায় প্ৰচলিত হৈ থাকে সেইসমূহত এটা কথা মন কৰিবলগীয়া যে সংবাদ প্ৰতিষ্ঠানসমূহৰ আচলতে এই মালিকাধীন যিটো এটা ব্যৱস্থা এই মালিকাধীন ব্যৱস্থাত আচলতে কি হয় তাত সংবাদ কৰ্মীসকলৰ স্বতন্ত্ৰতা স্বাধীনতা কিছু হস্তক্ষেপ হোৱা পৰিলক্ষিত হয় আচলতে মালিক গোষ্ঠীৰ যি অভিপ্ৰায় বা মালিক গোষ্ঠীৰ যি ব্যৱসায়িক ৰণনীতি সেই ৰণনীতি বা সেই ব্যৱসায়িক অভিপ্ৰায়ৰ ক্ষেত্ৰত সংবাদ কৰ্মীসকলে সাংবাদিকসকলে বিভিন্ন ক্ষেত্ৰত কিছুমান ত্যাগ কৰিবলগীয়া হয় ত্যাগ এনেকুৱা ধৰণৰ যে যিসমূহ সাংবাদিকে সাংবাদিক শিক্ষাৰে শিক্ষিত বা জানে সাংবাদিকতাৰ অ আ ক খ বা প্ৰাথমিক জ্ঞানসমূহ তেওঁলোকৰ আছে তেওঁলোকে জানে যে যি বাতৰি কৰিব লাগে কি বাতৰি কৰিব নালাগে কি বাতৰিয়ে সমাজত ইতিবাচক প্ৰভাৱ পেলাব পাৰে কি বাতৰিয়ে সমাজত নেতিবাচক প্ৰভাৱ পেলাব পাৰে তেনেস্থলত কেতিয়াবা তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে গৈও মালিক পক্ষৰ সিদ্ধান্ত অনুযায়ী বা মালিক পক্ষই জাপি দিয়া ধাৰণা অনুসৰি নিদেশ অনুসৰি তেওঁলোকে বাতৰি পৰিৱেশন কৰিবলগীয়া হয় এই ক্ষেত্ৰত যি আচলতে সামাজিক সমতা বজাই ৰখাৰ যি বাতৰি বাৰ্তা প্ৰেৰণ কৰিবলগীয়া যি দায়িত্ব সংবাদ প্ৰতিষ্ঠানসমূহৰ সেই ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আহি পৰে মাজে মাজে গতিকে এই ক্ষেত্ৰত কথা আমাৰ এটা কথাই ক'ব লাগে যে অসমত যিসমূহ বৈদ্যুদিন সংবাদ মাধ্যম সংবাদ প্ৰতিষ্ঠান বাতৰি কাকতৰ যি প্ৰধান উৎস বা প্ৰধান গুৰি স্বত্বাধিকাৰী যিসকল আছে বা যিসকল পৰিচালনাৰ লগত জড়িত ব্যক্তি আছে তেখেতসকলৰ এটা কথা মন দিয়া উচিত যে সংবাদ প্ৰতিষ্ঠানসমূহৰ সমাজ গঠনত দেশ গঠনত এক বিশেষ ভূমিকা থাকে গতিকে সেই যি প্ৰাথমিক দায়িত্ব হিচাপে আচলতে গণতন্ত্ৰ বজাই ৰখাৰ যি এটা চতুৰ্থ স্তম্ভ বুলি আমি সংবাদ প্ৰতিষ্ঠানক অভিহিত কৰোঁ সেই ক্ষেত্ৰত সেই ক্ষেত্ৰত তেওঁলোকে নিজৰ ব্যক্তিস্বাৰ্থৰ উদ্ধত ৰাখি দেশৰ স্বাৰ্থত জনতাৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত তেওঁলোকে সম্পূৰ্ণ নিৰপেক্ষভাৱে প্ৰয়োজন সাপেক্ষে ৰাষ্ট্ৰৰ যিসমূহ ভুল নীতি ভুল কৰ্ম সেইসমূহ আঙুলিয়াই দিয়াৰ যিটো নৈতিক দায়িত্ব সেইসমূহ নিৰ্ভীকতাৰে পালন কৰিব লাগে আৰু সংবাদ মাধ্যমৰ যি ঐতিহাসিক গুৰুত্ব সেই ঐতিহাসিক গুৰুত্ব অনাদিকাললৈকে তেওঁলোকে ধাৰা যি ধাৰা সেই ধাৰা বজাই ৰখাত যাতে তেওঁলোক সফল হয় সেই ক্ষেত্ৰত মন দিয়া উচিত